চছিয়েল মিডিয়াৰ মাধ্য়মৰ যোগেদি শিল্পী আৰু কলাৰ লোকসকললৈ অশেষ অৱদান আগবঢ়াইছে আজিৰ যুগত সকলো মানুহে চ'ছিয়েল মিডিয়াৰ লগত জড়িত হৈ থাকে চছিয়েল মিডিয়াৰ যোগেদি আজিৰ যুগত যিকোনো এটা বিষয় বা বস্তু সমাজৰ আগত দ দাঙি ধৰিব পাৰি আৰু সিখন ঠাইৰ পৰা সিখন ঠাইলৈ যোগাযোগ কৰিব পাৰি যিটো আগৰদিনত সম্ভৱ নাছিল কিন্তু আজিৰ যুগত সম্ভৱ হৈ উঠিলে ঠিক তেনেদৰে যিকোনো এটা কলাৰ ভিডিঅ' ৰেকৰ্ড কৰি চছিয়েল মিডিয়াৰ যোগেদি সমাজৰ আগত দাঙি ধৰিব পাৰি আৰু সকলোৱে সেই বিষয়টোৰ ওপৰত জনাৰ সুবিধা লাভ কৰে দেখা গৈছে যে কিছুমান মানুহে চছিয়েল মিডিয়াৰ অপব্য়ৱহাৰো কৰিছে কিন্তু অপব্য়ৱহাৰ কৰাতকৈ ভাল কামত ব্য়ৱহাৰ কৰিলে নিজৰ কাৰণেই ভাল হয় মই আৰ্ট এণ্ড ক্ৰাফ্টট সম্পৰ্কীয় ইউটিউবৰ চেনেল আছে তাত মই ভিডিঅ'বোৰ চাই বহুত মনোৰঞ্জন লাভ কৰোঁ আৰু সেই খিনি চাই মই নিজেও ঘৰতে পুতলা তাৰ পৰা আৰু ফুল আদি বিভিন্ন বস্তু বস্তু তৈয়াৰ কৰিবলৈ শিকিছোঁ